আমি সচৰাচৰ জীৱ জন্তুৰ ভিতৰত গৰু ছাগলী কুকুৰা হাঁহ গাহৰি এইবিলাকেই পুহোঁ আৰু আমি সিহঁতক একেলগে নাৰাখোঁ যিহেতু সিহঁতৰ থকাৰ নিৰ্দিষ্ট স্থান আছে আমি সেইমতেই সিহঁতক ৰাখিছোঁ যেনে ধৰক গৰুক ৰাখিলোঁ গোহালিত ছাগলী টঙী হাঁহ কুকুৰা গড়াল গাহৰিৰ বাবে বেলেগকৈ ঘৰ সেনেকৈ আমি হাঁহ কুকুৰা বা আমি জীৱ জন্তুবোৰ পুহিছোঁ আৰু আমি এইসমূহৰ পৰা আমাৰ এটা উপাৰ্জনো হৈ আছে চাব গ'লে ইহঁত আমাৰ উপাৰ্জনৰ উৎস হয় যেনেকৈ আমি এতিয়া গৰুৰ পৰা গাখীৰ দি গৰুৱে গাখীৰ দিলে গাখীৰ বেচিলোঁ আমি নিজে খালোঁ আমিতো বেচিলোঁ আমাৰ পইচাও উপাৰ্জন হ'ল বা আমাৰ গৰু বেচিলোঁ আমি বা হাঁহ কুকুৰাৰ কণীটো দিলে এতিয়া আমি সেইটোও খালোঁ বা আমি বেচিলোঁ আৰু হাঁহ কুকুৰাজনী আমি বেচিবও পাৰোঁ সেনেকৈও আমাৰ পইচা এটা আহিলে ছাগলী বেচিও পইচা আহিছে গাহৰি বেচি পইচা আহিছে মুঠতে হাঁহ কুকুৰা বা এই জীৱ জন্তুসমূহ পুহি আমাৰ কোনো ধৰণৰ লোকচান হোৱা নাই আমাৰ লাভ হৈছে আমি স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু আমাৰ বহুত লাভ হৈছে এইবিলাক এইবিলাকৰ পৰা